নমস্কাৰ মই আচলতে ভ্ৰমণ কৰি ভাল পাওঁ বহুত জেগাত তেনেকে ভ্ৰমণো কৰিছোঁ বহুত জেগাত সাংস্কৃতিক ক্ষেত্ৰত আমি আঘাতো পাইছোঁ যিহেতু সমাজত হৈ থকা যিবোৰ বৰ্ণ ধৰ্ম নিৰ্বিশেষে এইবিলাক ঘটনাৰ কাৰণে কেতিয়াবা আঘাত পাব লগা হৈছে যেনে আমি সত্ৰসমূহ পৰিভ্ৰমণ কৰোঁতে এদিন দেখা পাইছোঁ তাত কিছুমান জাতিভেদ প্ৰথা আহি পৰে উচ্চ জাতিৰ লোকে উচ্চ আসনত লাভ কৰে কিন্তু নিম্ন যিবিলাক জাতি আছে সেইবিলাক দূৰতে থকা যায় শংকৰদেৱৰ ধৰ্ম তেনেকুৱা আচলতে বাছি দিয়া নাছিলে কোনো ধৰ্মলৈ গোটেই ধৰ্ম বৰ্ণ নিৰ্বিশেষে ধৰ্ম প্ৰচাৰ কৰিছিলে কিন্তু আমাৰ সত্ৰসমূহত তেনেকুৱা এতিয়া বহুত মানে ভেদাভেদ দেখিবলৈ পাওঁ সকলো জাতি সমান নহয় যেনে আমাৰ এতিয়া আকৌ সেই পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰতো আমি ভেদাভেদ দেখিবলৈ পাওঁ যিবোৰ সামাজিক নীতি নিয়ম আছে সেইবিলাকত মহিলা বহু ক্ষেত্ৰতে পিছ পৰি ৰ'ব লগা হয় বহু সুবিধাৰ পৰা মহিলাসকল দূৰত থাকিব লগা হয় মানে নামঘৰ এভাগলে যাওতে নামঘৰত আগৰ আগৰ স্থানত কেতিয়াও মহিলা অৱতীৰ্ণ হ'ব নোৱাৰে মহিলা সদায় পাছতে থাকিব লাগে

তেনেকুৱা ক্ষেত্ৰত মনত বহুত আঘাত পোৱা যায় সকলো সমঅধিকাৰ যি আছিলে ভাৰতবৰ্ষত তেনেকুৱা সমঅধিকাৰ সাংস্কৃতিক জগতখনত আমাৰ ইমান নাই প্ৰতিটো ক্ষেত্ৰতে ভেদাভেদ হয় নিম্ন জাতিসমূহে স সদায় উচ্চ জাতিসমূহৰ পৰা এইবিলাক ভেদাভেদ অৱতীৰ্ণ হ'ব লগা হৈছে নিম্ন জাতিৰ এজন মানুহে কেতিয়াও গৈ সত্ৰ এখনৰ বা গুৰু আসনৰ ফালে যাব নোৱাৰে কেতিয়াও সেইবিলাকত বাধা আহি পৰে এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থাৰ কাৰণে আমি কেতিয়াবা সাংস্কৃতিকভাৱে মনত আঘাত পাওঁ